এটা সময়ত মই ভুল কৰিছিলোঁ যিটো ভুল মানে শুধৰোৱা নহয় কাৰণ মই এটা সময়ত পোষ্টেলত পোষ্টেল ডিপাৰ্টমেণ্টত কৰ্মচাৰী আছিলোঁ কৰ্মচাৰী থাকিলেও মোৰ পষ্টিং হোৱা নাছিল এনেই টেম্প'ৰেলী হিচাপতে কৰি আছিলোঁ কৰিলোঁ বহু বছৰ বাৰ বছৰমান কৰিলোঁ কৰি পেলাই মানে ঘৰৰ অসুবিধাৰ কাৰণে মানে মোক দূৰত প'ষ্টিং দিছিলে যাব নোৱাৰিলোঁ ঘৰৰ অসুবিধাৰ কাৰণেই মই চাকৰি বাদ দিলোঁ নকৰিলোঁ কিন্তু সেইটোয়েই মোৰ জীৱনৰ ডাঙৰ ভুল কিন্তু বাচ্ছা বাচ্ছা কেইটা মোৰ ছোৱালী দুজনী সৰু সৰু আছিলে সৰু সৰু থকাৰ ফলত মানে ঘৰত মা দেউতাক নাচালেও নহয় ছোৱালী দুজনীক নাচালেও নহয় সেইকাৰণে আৰু মোৰ হাজবেণ্ডে ক'লে যে চাকৰি বাদ দিয়া ঘৰখনেই ভালকৈ চম্ভালা আৰু সেই সেইটো ভাবিয়েই আৰু ছোৱালীকেইটাৰ ভৱিষ্যতৰ কথা ভাবি চিন্তিয়েই মই চাকৰি বাদ দিলোঁ আকৌ বাদ দি ঘৰতেই এতিয়া বৰ্তমান সুখী আৰু ছোৱালীকেইটাৰ লগত মা দেউতাৰ লগত মিলি খাই লৈ আছোঁ আৰু এতিয়া ছোৱালীকেইটাও ডাঙৰ হ'ল সিহঁতৰ লগতে এতিয়া সুখ শান্তি কৰি চলি আছোঁ আৰু সুখত তেনেকেই খাই লৈ কিন্তু সেইটোৱেই ভুল হ'ল আৰু জীৱনত মানুহে চাকৰি নাপায় কিন্তু মই পায়ো হেৰালোঁ ভাগ্যত নাই বুলিয়েই ধৰি লৈছোঁ আৰু চাকৰিটো সেইটোৱেই মোৰ জীৱনত বহুত ডাঙৰ ভুল কৰিছোঁ আৰু সেইখিনিয়েই আৰু মানে কি ক'ম মানে মানুহে চাকৰি কৰিম বুলি ক'লেও নাপায় আৰু মই কৰিও এৰি থৈ গুচি আহিলোঁ সেইটোৱে মোৰ মানে ভাবিলে বহুত বেয়া লাগে কাৰণ চাকৰিটো মানে কপালত নাথাকেই বহুতৰ মোৰ যে ভাগ্যত চাকৰি থাকিও হেৰুৱালোঁ কি ক'ম আৰু দূৰত যাব লগা হোৱাৰ কাৰণেই ঘৰৰ পৰা নপঠালে এতিয়া ওচৰত হোৱা হ'লে কৰি থাকিলোঁ হয় কিন্তু দূৰ হয় কাৰণেই নগলোঁ সেয়াই আৰু মোৰ জীৱনত বহুত ডাঙৰ ভুল কৰিছোঁ